অঁ খবৰ খাতি ভাল নে মোৰ খবৰ বৰ্তমান ঠিকে আছোঁ বাৰু দেই অঁ সময় বেয়া হ'ল দেই

কি হ'ব ধেত পইচখিনি এই গ'ল নহয় অ' এইবাৰ তাত তাত খেতি নকৰোঁ দেই জেগাডোখত

কি হ'ব জানো তাকে তাকে শেষ হৈ গ'ল ধেত ইমান কষ্ট কৰি হ'লে কি হ'ল বাৰু আৰু এইফালে বেলেগত বেলেগ ঠাইত কৰিম চাগে দেই

সেইটো তেনেহ'লে এইটো হৈ যাব ইমান পানী হ'ব বুলি ভবা নাছিলোঁ দেই ইমান কষ্ট কৰিলোঁ ন তেনেকুৱা হৈছেগে আৰু খালি খেতি কৰা হ'লে ভাল আছিলে চাগে দেই গম পাইছা ন অঁ হয় হয় পানীত ডুবিলে ইমান কষ্টবাৰ এনেই অথলে গ'ল নহয় বৰষুণো দিলে বুলি ইমানকে দিছে নহয় এইবাৰ ইমানকে বেলেগতো খবৰ পোৱা নাই বাৰু তেনেকে আমাৰ ইয়াতে বেছি দিলে বেলেগত দিছিলে সেইটো হয় বাৰু দেই আমি তথাপিও এইবাৰ পৰা কৰিলে আমি ভালকে চাই মেলি কৰিব লাগিব দেই বতৰ লাগিলে পানী নোহোৱা আগতে আগতীয়াকে কৰিব লাগিব গম পাইছ ন অঁ অঁ আমি একো নোচোৱা নিমিলাকে এনেকে কৰিব কৰিবয়েই নেলাগিছিলে যিমান যি হ'লেও সহজ নহয়টো কষ্টটো ইমান কষ্ট হৈছে মোৰ সেই একেই একেই হৈছেও পইচাটো যে ইমান কষ্ট পইচাখিনি গুচি গ'ল ন কেনেকে মন বা কওচোন ইমান হেৰি কৰি দিছোঁ তাকো আমাৰ এতিয়া ৰোৱণিখিনি ওচৰ ৰোৱণি নহয় ন ক'ত দূৰৰ পৰা দূৰৰ পৰা আনিছিলোঁ ন দূৰৰ পৰা আনি দুইটাাই হেৰি কৰা নাছিলোঁ জানো

কি হ'ব আৰু দেই এনেকে হ'লে নেক্সটবাৰ মোৰ কৰিবলৈ মন নাইকিয়া হৈছে পাই ভাবি চিতি ল'ব লাগিব ভালকৈ ন নহ'লেনো কেনেকে এনেকে হ'ব অঁ অঁ বতৰটো এনেও বুজিব নোৱাৰি এই এই ৰ'দ দিব এই পাছবেলা আগ বেলা ৰ'দ দিলে পাছবেলা বৰষুণ দি দিলে বাৰিষা বতৰ এতিয়া কোনো ধৰিব নোৱাৰি সেইটো হয় বাৰু দেই

খেতিটো যােৱাবাৰটো খেতিটো বেছি আমিতোটো ধান চান যোৱা বছৰ বেছিলোঁ আমি বহুতখিনি লাভ লাভ হৈছে ন কি হ'ব আৰু দেই বতৰটোৱ এনেকুৱা খাই দিলে ঐ ইমান কষ্ট কৰিলোঁ অহাবছৰ আৰু ভালকৈ চাব লাগিব দেই পথাৰলৈ গৈ যাব লাগে যাব লাগিব অঁ পথাৰত গৈ চামগৈ কিজানি বা পানী শুকালেই

কি হ'ব আৰু উপাই নাই উপায় নাই এদিনটো যাব লাগিব দেই পথাৰত ভালকে চামগৈ হ'লও এতিয়া এতিয়া চাবগে লাগিব যে আমাৰ যে আমি যে কষ্ট কৰিলোঁ আমি কষ্টৰ ফল যে এনেকুৱা হ'ব বুলি তাকে এবাৰ আমি চামগৈ আৰু পথাৰত কিনো হ'ল কিনো নাই হোৱা গম পালি নে কিবা এটা অঁ গধূলি তহঁতৰ ঘৰত গধূলি যাম তাৰপৰা দুইটা কাইলে গৈ পথাৰত এপাক চাই আহিমগৈ কিনো হৈছে কিনো নাই হোৱা গম পালি নে

আধাৰতে দুইটা যাবগৈ লাগিব আৰু গম পালি নে সেইটোৱ কৰি লাগিব দেই হ'ব নহ'লে দেই এদিন যাম বা এদিন মানে পৰহিলে মানে যাম দেই

হ'ব বাৰু দেই ৰাখিছোঁ ৰাখিছোঁ নহ'লে দেই অঁ অঁ হ'ব বাৰু দিয়া